হেল্ল' অঁ আছে বাৰু আপুনি অঁ মোৰ এই উইভিঙৰ মানে কিছুমান কাপোৰ বৈ আছিলোঁ যে সেইখিনি মই এতিয়া বিক্ৰী কৰিব লাগে আপুনি মোক দিয়কচোন মানুহ কেইজনমান বিক্ৰী কৰিবৰ কাৰণে দিয়ক আৰু মানুহ ব'বৰ কাৰণেও দৰকাৰ হ'ব আকৌ নিবলেও লাগিব মানুহ দোকানো লাগিব কেইখনমান আপুনি সুবিধা কৰি দিয়কচোন অঁ জেগা লাগিব অঁ কেনেকে বিক্ৰী কৰিম অঁ

অঁ তাঁতৰ শাল মোৰ এতিয়া অলৰেডি পঁচিছখন আছেই এতিয়া মোৰ কাপোৰ বহুত হৈ গৈছে কাপোৰখিনি মোৰ এতিয়া নিব লাগে এতিয়া গামোচা আছে ধৰি লওক মটকৰ আছে ৰঙা ফুলৰ আছে আকৌ চেলেং কাপোৰ আছে আৰু এনেকে টাৱেল নিচিনা সেইবিলাকো আছে যোৰ কাপোৰো আছে অঁ অঁ কওক

ও ও

অঁ অঁ ও অঁ অঁ তাৰপিছত অঁ মোৰ এতিয়া কাপোৰখিনি সোনকালে নিব পাৰিলে মানে ভাল হ'ব কিয়নো অঁ শালখনৰ আকৌ কাপোৰ এতিয়া ওলাই যাব নাই কাপোৰখিনি ওলাই গ'লে মোৰ থাক কৰিবলৈও তেনেকে সুবিধা নাই এতিয়া বিহুৰ আগত যেতিয়া কাপোৰখিনি মই বিক্ৰী কৰিব পাৰিলে মোৰ ভাল হ'ব আৰু কৰ্মচাৰীসকলকো মোৰ দৰমহা দিব লাগিব ও অঁ কাপোৰখিনি মানে গোটেইখিনি নিয়াটো সুবিধা কৰিব কেলে চেলেং কাপোৰখিনিও যদি মোৰ বিক্ৰী হয় আকৌ হেৰি গামোচাখিনি টাৱেলখিনি গোটেইখিনি আপুনি অঁ অঁ অঁ অঁ বিহুৰ কাৰণে ন সেইটোৱে ভাবি থৈছোঁ অঁ সেইখিনিকে বিহুৰ কাৰণে এতিয়া মেইন গামোচাখিনি দৰকাৰ বুলি মই আৰু পঁচিছখন শাল আনিছোঁ এতিয়া সেইক আৰু বাইদেউহঁতক দিছোঁ ব'বৰ কাৰণে এতিয়া মোৰ আগৰ গামোচাখিনি যদি মোৰ বিক্ৰী হৈ যায় সোনকালে তেতিয়া মই মানে সিহঁতক দৰমহাটো দিব পাৰিম ভালকে তাৰিখৰ মতে সিহঁতি তেতিয়াহে কামখিনি চলাই যাব পাৰিব ধৰি লওক যোৰ কাপোৰ এতিয়া যোৰ কাপোৰ আমাৰ মিচিং ষ্টাইলতে বৈছোঁ যোৰ কাপোৰখিনিও আকৌ এনেকে অঁ অঁ অঁ

অঁ অঁ অঁ অঁ অঁ ও ও অঁ অঁ অঁ অঁ কাপোৰখিনি যদি সোনকালে বিক্ৰী কৰিব পাৰিলে মই তেতিয়া নেক্সট বাৰত আকৌ বেলেগ ষ্টাইলৰ যোৰ কাপোৰ আহি যাব সেইখিনিও মানে ধৰি লওক যোৰ কাপোৰ আজিকালি আছে তাৰপিছত আকৌ কঁকালত মৰা টঙালী অঁ এইবোৰ হেৰি হুঁচৰি গোৱা ল'ৰা ঢোল বজোৱা ল'ৰা কাপোৰ এইবিলাকো আছে অঁ আপুনি যেনে তেনে মোক দোকানত মানে ঠিক কৰি মোক কাপোৰখিনি চেল কৰি দিয়ক হয় নাই আকৌ আপুনি খবৰ কৰিব মোলে আহি যাবচোন এদিন চাই যাবহি আমাৰ উইভিংখন আমাৰ অঁ অঁ আপুনি আহিব শালখন চাই যাব কাপোৰখিনিও চাই যাব কেনেকুৱা হৈছে অঁ দিছোঁ দিছোঁ অঁ

অঁ অঁ ও ও ঠিক আছে আকৌ আপোনাক লগ পাম অঁ কওক

অঁ অঁ ও ও ও অঁ অঁ অঁ ঠিক আছে হ'ব দিয়ক